পৰ্যটকসকলক টুৰ গাইডসকলে বিভিন্ন ধৰণে সহায় কৰে তাৰ ওপৰত আচলতে পৰ্যটকসকলক টুৰ গাইডসকলে সেই অঞ্চলটোৰ বা সেই পৰ্যটন ক্ষেত্ৰত তাৰ বৈশিষ্ট্যবিলাক তাৰ জন্মলগ্নৰ সৃষ্টি বা জন্মলগ্নৰ উদ্দেশ্যবিলাক বা বিভিন্ন ধৰণে সেই পৰ্যটন ক্ষেত্ৰখনৰ ওপৰত তেওঁলোকে বুজাই দিয়ে গাইডেও পৰ্যটকসকলকটো গাইডসকলে বুজাই দিয়ে বা বিশ্লেষণ কৰি দিয়ে বিভিন্ন ধৰণৰ তেওঁ সেই পৰ্যটকৰ ক্ষেত্ৰত ইতিবৃত্তি বা কেনেকৈ সৃষ্টি হৈছিলে ইয়াৰ কি আছিল ইয়াৰ বৈশিষ্ট্য কি এনেধৰণৰ বিভিন্ন ধৰণৰ পৌৰাণিক পৰ্যটন ক্ষেত্ৰ বা অন্যান্য বিভিন্ন ধৰণৰ ক্ষেত্ৰবিলাকত সাধাৰণতে সহায় কৰে আৰু বিশেষকৈ আমাৰ অঞ্চলটোত পেচাগতভাৱে টুৰ গাইড নাই তাৰ উপৰিও বিভিন্ন ধৰণৰ আমাৰ ইয়াত অঞ্চলটোৰ ওচৰে পাঁজৰে বিভিন্ন ধৰণৰ টুৰ পৰ্যটন ক্ষেত্ৰ আছে পৰ্যটন ক্ষেত্ৰবিলাকত যেতিয়া দেশী বিদেশী পৰ্যটকসকল আহে এই পৰ্যটন ক্ষেত্ৰত সময়ত পৰিদৰ্শক পৰিভ্ৰমণ কৰিবলৈ তেতিয়া ইয়াৰ স্থানীয় বাসিন্দাসকল তথা এই পৰ্যটন ক্ষেত্ৰত পইচা লোৱা সমিতি হওক বা অন্যান্য বিভিন্ন বিষয়ববীয়া মানুহসকলে ব্যক্তিসকলে তেওঁলোকক আচলতে টুৰ গাইডৰ ভূমিকা পালন কৰে তেওঁলোকেই আচল তেওঁলোকেই সেই ব্যক্তিসকলক সেই অঞ্চলটোৰ জন্ম জন্মলগ্ন বৈশিষ্ট্য কেনেকৈ সৃষ্টি হ'ল ইয়াত কি ধৰণে ইয়াত কোন নাছিল কি কথা এনেধৰণে তেওঁলোকে তেওঁলোকৰ এই পৰ্যটকসকলক গাইড কৰে পৰ্যটক টুৰ গাইড টুৰ গাইডসকলে আচলতে তেওঁলোকে থলুৱা ভাষাৰে কথা কয় তাৰ উপৰিও বিদেশী বিদেশী পৰ্যটকসকলে তেওঁলোকে ঠুনুকা ঠুনুককৈ নিজৰ তেনেকুৱা হিন্দী ভাষা বা ইংৰাজী ভাষাও বিশেষকৈ আমাৰ ইয়াৰ ব্যক্তিসকলে জানে গতিকে সেই ভাষায়ো বিভিন্ন ধৰণে ঠুনুকা ঠুনুক ভঙা তুতা তেও হ'লেও ক'বলৈ চেষ্টা কৰে তেওঁলোকে বিশেষকৈ আমাৰ এই অঞ্চলত হাবুং পৰ্যটন ক্ষেত্ৰ আছে ইয়াত তাৰ উপৰিও মালিনী থান পৰ্যটন ক্ষেত্ৰ আছে এই পৰ্যটন ক্ষেত্ৰবিলাকত বিভিন্ন ধৰণে বিভিন্ন সময়ত টুৰ গাইডসকল আহে আৰু এই টুৰ গাইড পৰ্যটকসকল আহে পৰ্যটকসকলক টুৰ গাইডসকলে বিভিন্ন ধৰণে ইয়াৰ সৃষ্টি জন্মগত সৃষ্টি কেনেধৰণৰ ইয়াৰ বৈশিষ্ট কি ইয়াক কেতিয়া নিৰ্মাণ কৰা হৈছিল বা কি আৰু কি মহত্ব বিখ্যাত এই সকলোবোৰ কথা ভুলে শুদ্ধই হ'লেও মানে ইংৰাজীত বা হিন্দী ভাষাত হ'লেও ভঙা তুতা শব্দৰে তেওঁলোকক বুজাবলৈ চেষ্টা কৰে পৰ্যটন অঞ্চলত বিশেষকৈ এনেধৰণেই আমাৰ ইয়াত যিটো গ্ৰাম্য অঞ্চল ইয়াত বিশেষকৈ পেচাগতভাৱে টুৰ গাইডন টুৰ গাইডনৰ বাবে এনেধৰণে কামবিলাক কৰা হয়